ক'ভিড নাইণ্টিনে পৰ্যটনৰ ক্ষেত্ৰত বহুল প্ৰভাৱ পেলাইছিল সেই সময়ত মানুহৰ বিশেষকৈ যাতায়াতৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰভাৱ পেলাইছিল ক'ভিড নাইণ্টিনৰ ফলত আমাৰ ছাত্ৰ ছাত্ৰীসকল ৰাষ্ট্ৰীয় হওক বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত থকা ছাত্ৰ ছাত্ৰীসকলে নিজৰ দেশলৈ উভতি আহিব পৰা নাছিল আমাৰ অসমতো ক'ভিড নাইণ্টিনৰ ক্ষেত্ৰত কি কিছুমান বাধা থকাৰ বাবে হোটেল ৰেষ্টুৰাট কিছুমান অসুবিধা আহি পৰিছিল কাৰণ মানুহৰ সমাগমৰ কাৰণে কিছুমান বাধা আহি পৰিছিল আৰু হোটেল ৰেষ্টুৰাবিলাক বন্ধ কৰিবলগীয়া হোৱাৰ কাৰণে ব্যৱসায়ৰ ক্ষেত্ৰতো কিছু হানি হৈছিল ক'ভিড ভেকচিন নোলোৱাকৈ মানুহ এঠাইৰ পৰা আন ঠাইলৈ যাব পৰা নাছিল গ'লেও ব্যক্তিগত বাহনত দুজন ব্যক্তিৰ কৈ অধিক মানুহ যাব পৰা নাছিল আমাৰ অসমৰ যিবিলাক পৰ্যটকস্থল বা যিকোনো ঠাইৰে পৰ্যটক পৰ্যট টন স্থলবিলাকত মানুহৰ সমাগম একেবাৰে নাছিল একমাত্ৰ যাতায়াতৰ অসুবিধাৰ কাৰণে ভেকচিন নোলোৱাকৈ যাতায়াত কৰিব নোৱাৰাৰ কাৰণে আমাৰ অসমৰ ধৰক কামাখ্যা মন্দিৰ হওক কাজিৰঙা হওক অভয় কাজিৰঙা অভয়াৰণ্য হওক তেনেবিলাক বিশেষ বিশেষ ঠাইত পৰ্যটকৰ ভিৰ বা সমাগম হোৱা নাছিল আমাৰো যদি আত্মীয়ও যদি কোনোবা ঢুকাইছে তেতিয়া আমি তেওঁলোকক শ্ৰদ্ধা নিবেদনৰ কাৰণেও আমি এঠাইৰ পৰা আন ঠাইলৈ যাব পৰা নাছিলোঁ কাৰোবাৰ যদি বেমাৰ আজাৰো হৈছিল তেতিয়া আমি সাধাৰণ জীৱন যাপনৰ ক্ষেত্ৰত যিদৰে আমি এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰিছিলো বেমাৰ আজাৰৰ ক্ষেত্ৰতো আমি চিকিৎসালয়লৈ যাব পৰা নাছিলোঁ একমাত্ৰ ক'ভিড নাইণ্টিনৰ কাৰণে তাতো যদি চিকিৎসালয়টো যদি আমি কিবা অস্ত্রোপ্ৰচাৰ বা অ' পি ডি ত নিজৰ স্বাস্থ্য পৰীক্ষাৰ কাৰণে যাবলগীয়া হৈছিল তেতিয়াও ক'ভিড ভেকচিন নোলোৱাকৈ চিকিৎসক এজনে ৰোগীগৰাকীক স্বাস্থ্য পৰীক্ষা কৰিব পৰা নাছিল মুঠৰ ওপৰত আমাৰ যাতায়াত বা পৰ্যটনৰ ক্ষেত্ৰত বহুল অসুবিধা আহি পৰিছিল